হেল্ল' জোন ক'ত আছ তই তই সঠিক সময়ত আহি নাপালিহি যে মোৰ ট্ৰেইন লে লেট হৈ গ'ল নহয় ট্ৰেইনখন এতিয়া মিছ কৰিলোঁ নহয় তই গম পাইছনে নাই পোৱা তোক মই যিটো এডভাঞ্চ খোজিছিলোঁ পইচা লগতে মোৰ ট্ৰেইনৰ টিকেটৰ পইচাটো এতিয়া তই মোক ঘূৰাই দিব লাগিব তোৰ কাৰণে মোক আজি ট্ৰেইন লেট হৈ গ'ল আৰু ট্ৰেইনৰ টিকেনৰ পইচা আৰু তই তোক দিয়া এডভাঞ্চটোও তই ঘূৰাই দিবি সোনকালে